মোৰ প্ৰথম ফোন বুলি ক'লে আমাৰ ঘৰত আগতে মানে চব টেলিফোনেই আছিল তিনিটা টেলিফোন আছিল আমাৰ ঘৰত ড্ৰয়িং ৰুমত ৰখাৰ সৈতে টেলিফোন তিনিটা আছিলে তাৰ পৰা লাহে লাহে মোৰ আমাৰ মই এটা যেতিয়া কৰ্ম ক্ষেত্ৰত আকৌ আহিলোঁ যিতিয়া এটা ফোন ল'লোঁ ফোনটো মোৰ চেমচাংৰ আছিলে তাৰ পিছত কিছুদিন গ'ল মোবাইলটো তাৰ পিছত কিবা মোবাইলটো আচলতে মোৰ চুৰি হ'ল মোৰ মানে গুৱাহাটীৰ পৰা আপোনাৰ ডিব্ৰুগড় গৈছিলোঁ মই ৰেল যাত্ৰাৰে যাওঁতে মোৰ পকেটৰ পৰা চুৰ হৈ গ'ল সেইটো তাৰ পিছত মই এটা মোবাইল ল'লোঁ ন'কিয়া মোবাইল এটা লৈছিলোঁ ন'কিয়া মোবাইলটো মোৰ বহু বহু দুন দিন গ'ল চু চুইচ টিপা মোবাইল আছিল আৰু তেতিয়াৰ দিনত আজিৰ পৰা প্ৰায় বিছ বছৰ আগৰ কথা সেইটো দিন গ'ল বহুত দিন গ'ল মোবাইলটো তাৰ পিছত লাহে লাহে দেখিলোঁ যে মোবাইলবিলাকে বহুতখিনি উন্নত হৈছে বহুত বিকাশ পাইছে আগত যিমান আমি চুইচ টিপা মোবাইলবিলাক তেনেকুৱা চলাইছিলোঁ এতিয়া তেনেকুৱা নহয় এতিয়া ডাঙৰ ডাঙৰ এচটা এচটা মোবাইল হ'ল চবৰে স্ক্ৰীণ টাচ মোবাইল হ'ল এণ্ড্ৰইড ওলাই গ'ল আগৰ মোবাইলবিলাক নাইকিয়া হৈ গৈছে আগতে আমি অকল মোবাইলটো বুলি ক'লে তাত অকল ফোন কৰাটোহে আমি ব্যৱহাৰ কৰিছিলোঁ ফোন কৰাটো ৰেডিঅ' শুনাটো আৰু কেলকুলেটৰ্টো আছিলে কিন্তু আজিকালি মোবাইলত যি মন যায় তাকে কৰিব পৰা যায় সকলো ধৰণৰ কাম ফটো মৰাৰ পৰা আদি কৰি সকলো সকলো ধৰণৰ বস্তু পোৱা যায় গতিকে তেনেকুৱা বিকাশ হৈছে লাহে লাহে দেখা গৈছে মোবাইলবিলাকত কেমেৰাবিলাক বিকাশ গৈছে কেমেৰাটো এড কৰিছে কেমেৰা বিকাশ হৈছে মোবাইলৰ গোটেই স্ক্ৰীণখন বিকাশ কৰিছে আৰু মোবাইলৰ স্ক্ৰীণৰ যিটো কুৱালিটি পিকচাৰ কুৱালিটি চুপাৰ এমুলেট ডিস্প্লে আনিছে তেনেকুৱা আৰু মোবাইলৰ চাৰ্জাৰ আগতে এটা এটা মোবাইল চাৰ্জ দিওঁতে আপোনাৰ কমেও দুই তিনি ঘণ্টা লাগি গৈছিলে কিন্তু আজিকালি মোবাইলবিলাক আপোনাৰ ত্ৰিছ মিনিটতে চাৰ্জ হৈ যায় সেইটো বিকাশ পাইছে তাৰ পিছতে আগতে মোবাইল এটা স্ক্ৰীণ টাচ্ মোবাইলত বহুত বহুত টকা লৈছিলে কিন্তু আজিকালি প্ৰতিটো মোবাইলেই স্মাৰ্ট মানে স্ক্ৰীণ টাচ্ হৈ গ'ল আজিকালি তাৰ বাহিৰেও আপোনাৰ নেটৱৰ্ক ক্ষেত্ৰত আগবাঢ়িছে আগতে যিটো টু জি আছিলে এতিয়াটো আহি পালে ফাইভ জি দিন আহি গ'ল এতিয়া ফাইভ জি আহিছে তেনেকৈ মোবাইলবিলাক বহুত ডেভেলপ হৈছে বহুত বিকাশ দেখিছোঁ মোৰ জীৱনত